হয় হয় লাগিছে বাৰু হয় আপোনাৰ নামটো প্ৰথমতে ক'ব কোনে কৈছিলে হয় ক'ৰ পৰা কৈছিলে

হ'ব হ'ব ইয়াতে হ'ব আমাৰ ছাৰ আছে অঁ আমাৰ ইয়াতে আছে সঞ্জীৱ মেধি বুলি তেওঁ বহে বাৰু ইয়াতে হয় তেওঁ সপ্তাহত তিনি দিন বহে ইয়াত সোম বুধ আৰু শুক্ৰবাৰে আপোনাৰ হেৰি ৰাতিপুৱা এবাৰ আহে আৰু সন্ধিয়া এবাৰ আহে সাধাৰণতে ইমাৰজেন্সী কেচবোৰ থাকিলে বাৰু তেনেকে চাই দিয়ে এইটো বেলেগ এটা হয় পাব পাব আহিব আপুনি খৰচ পাতি তেনেকে ক'ব গ'লে আমাৰ ছাৰৰ লগত মই এবাৰ কথাটো পাতি চাব লাগিব তাৰ পিছত সবিশেষ খিনি দিব পাৰিম আৰু মই তেনেকে ক'ব নোৱাৰিম ফাৰ্ষ্টত আপুনি যদি কৰে ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব আপুনি নিজে আহিব লাগিব ইয়াতে আহি পেলাই নামটো ভৰ্তি কৰাই পেলায় হয় হয় ইয়াতে সকলো পৰীক্ষা ইয়াতে কৰিব পৰা যাব বাৰু বাহিৰত যাব নালাগে হয় হয় হয় মই আছো মই ইয়াতে বহো হয় এই ফোন নম্বৰতে আপুনি ফোন কৰিলে হ'ল কোনোবাই নহয় কোনোবাইটো আপোনাক সহায় কৰিব বাৰু আপুনি কাইলে ৰাতিপুৱা আপুনি কাইলে এঘাৰটা মান বজাত আহকচোন হ'ব তেন্তে আমি গোটেইখিনি আপোনাক বুজাই দিম বাৰু হয় হয় ঠিক আছে